অঁ দাদা অঁ ভাৰাটো কিমান হ'লে অঁ পৰা ধেমাজিলৈ অঁ আশী টকা ন আপোনাৰ ইউ পি আই আই ডি আছে নেকি অঁ নহয় মানে আপোনাৰ এই ফোনপে' গুগোল পে' নহলে পে টি এম মানে অনলাইন ট্ৰানজেক্সন কৰিব পৰা আপোনাৰ হেৰি আছে নেকি অ' আছে ন ফোন নাম্বাৰ দিমনে আপোনাৰ স্কেনাৰত দিম নাই স্কেনাৰ লগাই থৈ দিব লাগে ন আপোনাৰ গাড়ীত যিহেতু আপোনালোকৰ আজিকালি জানে দেখোন আজিকালি দিনবিলাক অনলাইন চিষ্টেম হৈ গ'ল নহয় আজিকালি যিহে মানুহৰ মানে প্ৰযুক্তিবিদ্যা আৰু সেইটোৱেই ক'ব বিচাৰোঁ মানে অঁ স্কেনাৰ মানে নাই ন ঠিক আছে আপুনি ম'বাইলত গুগোল পে'টো গুগোল পে' আছে ন আপোনাৰ

আপোনাৰ গুগোল পে' গুগোল পে'ত যাওকচোন স্কেনাৰটো উলিয়াই দিয়ক অঁ হয় হয় গুগোল পে' হয় মোৰো গুগোল পে' পঠিয়াম বাৰু আপোনাক

অঁ এইটো ন ঠিক আছে বাৰু মই আশী টকা আপোনাক পে' কৰি আছোঁ চাই লওঁক এইটো আপোনাৰ আশী টকা গ'ল বাৰু ইয়াৰ পৰা ঠিক আছে দাদা ঠিক আছে ধন্যবাদ